অঁ সোনটি কি কৰিছ অঁ এই এনেই আছোঁ এই তোক কথা এটা ক'বলৈ ফোন কৰিছোঁ অ' কথাটো বৰ ডাঙৰ কথা নহয় হোৱাটো

এই কালি আকৌ হেৰি যে মানে ৰিয়েলমি মোবাইল এটা অৰ্ডাৰ কৰিলোঁ মোবাইলটো আকৌ এতিয়া চা আকৌ সেই ফটো পঠিয়ালে ফটোও নেযায় হোৱাটছআপ কৰিলে মানে হোৱাটছআপত মানে হেৰিয়ে নহয় নেপাইগৈয়ে জেগা ফোন কৰি থাকিলেও কিবা মানে ফোনটো ভালকৈ মানে শুনিয়ে নেপাওঁ তাপা সেইটোতো সেইটোৱেই মোবাইলটো মানে কি হয় বেলেগে ফোন কৰিলেও মানে আকৌ সেই নাম্বাৰটো নোলায় নহয় কিনো মোবাইল এটা লৈ পালোঁ কি কৰোঁ জানো এতিয়া ঘূৰায়ে দিওঁনে কিয়ে কৰোঁনে একো বুজিয়ে পোৱা নাই তহঁতি যে এনেকুৱা মোবাইল যে অনলাইনত ভুলতো নলবি দেই

এবাৰ ময়ে যি লৈ পালোঁ কৰিলোঁ আৰু তাকে এতিয়া মোবাইলটো কি যে কৰোঁ খঙতে কেতিয়াবা ভাঙি পেলাওঁ যেন লাগি যায় অ'

তাকেতো কি কৰোঁ বুলি ভাবি আছোঁ এনেকুৱানো মোবাইল মই ঠগি ইমান ঠগবাজ কৰিব লাগে না অনলাইনবোৰ যে আজিকালি সঁচাকৈ দেই একো বস্তু মানে ল'বলৈ নেলাগেই বুলি ভাবিছোঁ মানে মই যিকোনো বস্তুৱেই হওক অঁ এনেকুৱা মোবাইলটোনো কেনেকৈ চলাবি আৰু চা আকৌ এইফালে আকৌ দহ হেজাৰ টকা লৈছে নহয় দহ হেজাৰ টকা মোবাইলটোনো এনেকুৱা হয়না পাঁচহেজীয়া চাৰিহেজীয়াটো বা কিবা এটা গণ্ডগোল হয় বুলি মানে বুজি পাওঁ বাৰু দহ হেজাৰ টকা আমাৰ নিচিনা মনুহবোৰে চা দহ হেজাৰ টকাটো বহুত নহয়

কি যে কৰোঁ ঘূৰাই দিওঁ নে কিয়ে কৰোঁ মানে একদম ভাবিয়ে পোৱা নাই তাৰমানে এইবাৰ আহকচোন একদম ঠিকছে গালি দিম বুলি ভাবিছোঁ মই